মোৰ প্ৰিয় ঋতু হৈছে বসন্ত ঋতু কাৰণ বসন্ত ঋতুতেই গছবোৰে নতুনকৈ কুঁহি মেলি পাতবোৰ সেউজীয়া হৈ উঠে তাৰোপৰি বসন্ত ঋতুৰ সময়তে বিভিন্ন ধৰণৰ ফুলবোৰ ফুলি আমাৰ চৌপাশটো সুগন্ধি কৰি তোলে বসন্ত ঋতুৰ সময়তেই বিভিন্ন ধৰণৰ পৰিভ্ৰমী পৰিভ্ৰমী চৰাইবোৰে আহি আমাৰ চৌপাশে সুৱলা সুৱলাকৈ গীত গাই আমাৰ মনবোৰ মধুৰ কৰি তোলে তাৰোপৰি বসন্ত ঋতুতে আমাৰ মৰমৰ অতি চেনেহৰ বহাগৰ বিহুটি আহে যিটো বিহুত আমি নাচ গান গাই ফূৰ্তি আনন্দ ফূৰ্তি মনেৰে আনন্দ কৰোঁ তাৰোপৰি বসন্ত ঋতুতেই আমাৰ ধান খেতি কৰিবৰ বাবেও দাদা দেউতাসকলে পথাৰত গৈ হাল বায় তাৰোপৰি আমিও ৰুবলে যাওঁ সেইবাবে বসন্ত ঋতু টো অতি প্ৰিয়